হেল্ল' হেল্ল' শুনি আছোঁ হয় আছে আছে কি চিমেণ্ট লাগিব টপচেম চুৰ্য়া গল্ড টাইগাৰ ষ্টাৰ এনেকৈ চিমেণ্ট আছে হোম ডেলিভাৰী হ'ব মোৰ গাড়ী আছে বাৰু মই পঠিয়াব পাৰিম

অঁ পঞ্চাছ বেগ আচ্ছা আচ্ছা কেতিয়ালৈ লাগিব আচ্ছা আচ্ছা আচ্ছা আচ্ছা হা আচ্ছা আচ্ছা আচ্ছা ঠিক আছে ঠিক আছে ঠিক আছে ৰেটটো জানে নহয় অঁ অঁ ঠিক আছে ঠিক আছে

ঠিক আছে তেন্তে মই

কোন কোৱালিটীৰ লাগিব এতিয়া কি টপচেম দিওঁ নেকি নে ষ্টাৰ দিম ষ্টাৰটো দি দিওঁ ষ্টাৰটো ভাল ষ্টাৰ দি দিছোঁ ঠিক আছে ঠিক আছে ঠিক আছে হ'ব অঁ